মাছ মাৰিব যায় ভাল লাগে লগৰ লগত মানে গ'লে ভাল লাগে আমি ধৰক এতিয়া মাঘ বিহুত আমাৰ এটা মানে বিহুৰ আমাৰ ইয়াতে মাঘ বিহুৰ মানে তি তিন দোমাহী দিনা আমাৰ ইয়াতে এটা বিল আছে সেই বিলত মাছ মাৰিব যাওঁ পোলা জাল এইগিলা লৈ যায় নানা ধৰণৰ তাৰমানে তামাচা ফূৰ্তি কৰি তাৰমানে বিলত মাছ মাৰা কৰে আৰু লগত লগত যাই বৰ ভাল লাগে মাছ মাৰিব গ'লে আমাৰ ইয়াতে এটা জান আছে এটা তাৰমানে সৰু জান আছে সেই জানটোত আমি মাছ মাৰোঁ বাৰিষাও আমি মাছ মাৰোঁৱেই প্ৰত্যেকে বাৰিষা ৰাতিপুৱা জাল পাতি আচৰা মাৰিব যায় এনেকৈ মাছ মাৰি আমিতো বাৰিষা মাছ কিনিবলগা নায়েই আমি ফিচাৰী মাছটো আমি বাৰিষা খাবৰ মাছৰ কাৰণে জাল পাতোঁ না এই জালতে লাগে তোমাৰ ইয়াতে নদীৰ পাৰত এই জানটোত জাল দুখন হ'লেও হয় এখন তাত যদি আপুনি পাতি দিয়ে তোমাৰ তাতে এঘণ্টামানৰ ভিতৰতে তোমাৰ তাতে বাৰিষা ইমান মাছ আহে সৰু মাছ ধৰক শিঙৰা পুঠি খলিহনা তুৰি এনেকৈ মাছ তোমাৰ তাতে বহুত এক ঘণ্টাৰ ভিতৰতে তোমাৰ তাতে এক কেজিলৈও লাগি যায় যি আমি তিনি চাৰি ঘণ্টামানতে জালখন পাতি থৈ দিয়ে তেনেহ'লে জালখন পাতি থৈ দিলে জালখনতো অনাটো বিৰাট ডাঙৰ ঘটনা হ'ব চাৰি পাঁচ কেজিকলৈ তোমাৰ আৰু মইতো তাৰমানে মাছত বিৰাট নিচা মোকতো জাল মোৰতো বহুখন আছে জাল মই জাল পাতি মাছ মাৰি মই তাৰমানে বিৰাট ভাল পাওঁ আৰু মই এনেকৈ মাছ তাৰমানে কিনা মাছ তেনেকৈ খাবাৰ নাই তাৰমানে যিটো আমাৰ তাতে তোমাৰ লোকেল মাছ লোকেল মাছটো সোৱাদটো বেলেগ আৰু কিনা মাছ আৰু কিমান খাব আৰু সাৰ দিয়া মাছ এই ফিছাৰীৰ মাছ বিভিন্ন ধৰণৰ সাৰ দি এক ৰাতিৰ ভিতৰতে তোমাৰ তাতে সাৰ তাৰমানে দি মাছটো দুদিনৰ ভিতৰতে বহুত তাৰমানে ডাঙৰ কৰি পেলায় আৰু তোমাৰ ইয়াতে মাছটো যদি আপুনি বজাৰৰ পৰা কিনি নিয়ে মাছ এই মাছ বজাৰৰ পৰা কিনি নিয়া মাছত কি হয় জানে কাটি দিয়াৰ পিছত ঢেকঢেক কৰি বগা আৰু খাই একো ভালে নালাগে তাৰমানে যেতিয়া আপুনি লোকেল মাছটো খাব লোকেল মাছটো খাই ভাল লাগে আমি ধৰক এতিয়া খৰালি মাহ আমি যে বা মাৰিব যাওঁ জানতো যাওঁ বিলতো যাওঁ বিলতো তোমাৰ এতিয়া ভালেই মানে মাগুৰ চেঙাৰ বৰালি শ'ল খলিহনা এইগিলাহেন তোমাৰ এতে একোৱেই মাগুৰ এইগিলাখন পায় আমাৰ ইয়াতে বৰ্তমান মাছ সেনেকৈ কিনিব লগা নাই আমি যি জেগাত আছোঁ সেইখনতো জেগা মাছৰেই জেগা আমাৰতো মোটামুটি তাৰমানে এই চৈত মাহৰ লাষ্টকলৈকে তোমাৰ ইয়াতে মাছ থাকেই মইতো ৰাতিপুৱা তোমাৰ ইয়াতে মাছ মাৰিব যাওঁ জাখাৰখান লৈ যাওঁ তাতে মানে পুৱাই যাওঁ পুৱাই যাই তোমাৰ তাতে এক ঘণ্টা বা দেৰ ঘণ্টামান ডিউটি কৰোঁ আৰু তাতে ডিউটি কৰি তোমাৰ তাতে এই মাছ সেই মাৰি লৈ আহোঁ আৰু তাতে জাখা পাতিলোঁ জাখা পাতি খুঁচি দিলোঁ হাৰিতে দিলোঁ হাতেদিতো মোৰ হাতেদি ধৰিলোঁ আৰু এতিয়াতো আৰু পানীৰ ছেফ দিছে পানীটো কম এতিয়াতো বহুতটা মানে সেই মাৰিবই পাৰি মাছ এতিয়া আমি বছৰত মোটামুটি পাঁচ চাৰিমাহ এনেই মাছ কিনিব লাগে তোমাৰ এই চাৰিমাহমানৰ পিছত আমি নাগে আৰু ইফালে এতিয়াতো খায়েই আছোঁ মাছ এতিয়াতো মানে চৈত আমি খামেইতো মাছ আৰু চৈতৰ পিছতো এতিয়া বৰষুণ যেতিয়া হ'ব তেতিয়া মানে আৰু অলপ মাছোগিলাখনে তোমাৰ অলপ এই পোৱালি দিয়ে আৰু চানা মাছৰ চানা দিয়া বুলি কয় যে সেই পোৱালীয়েই সৰু হৈ হৈ থাকে না তাৰপিছত আৰু পানী হ'লে আৰু অলপ ডাঙৰ হৈ ইফাল সিফাল কৰি থাকে মানে ইবাৰতো মানে যোৱাবাৰতো বানপানীততো অজস্ৰ মাছ মাছ গোটেই অজস্ৰ মাছ আৰু মাছৰ নিচাটোও বৰ বেয়া নিচা এৰিবই নোৱাৰি তোমাৰ এইটো মইতো কেতিয়াবা তোমাৰ তাতে ৰাতিতো তিনিটা বজালৈকেতো নাযাওঁ তোমাৰ তাতে এই চাৰিটা মান বজাতো উঠি যাওঁ তাতে নাখাওঁ কিন্তু মাছ সেনকৈ কমকৈ খাওঁ মাছ মই কমেই খাওঁ মাছ কিন্তু মাছৰ নিচাটো বিৰাট নিচা মাছৰ মাছৰ নিচাটো তাৰমানে এৰিব নোৱাৰি তোমাৰ তাতে মাছৰ মাছৰ নিচাটো বিৰাট নিচা মইতো আৰু মা দিওঁ ইমান মাছতো নালাগে আমাক মই তাৰমানে এইবোৰ মাছগিলাখন তোমাৰ এই ছাইডৰ মানুহক বিলাই দিওঁ আৰু মই জেছা হৈছে কাৰোবাৰ নাই মই নিবিচাৰোঁ কিন্তু সিহঁতে খাব পাৰে মাছটো তোমাৰ ইয়াতে মাছটো তোমাৰ ইয়াতে ভাল লাগে আৰু মই মাগুৰ যাওঁ মাছ মাৰিব সব আমাৰ গাঁৱৰ সব মানুহখন ন সব তাৰমানে লগ হৈ মাৰিব যায় তোমাৰ তাতে মানুহখন সবে মাৰিব যায় সবে মাৰিব যায় তোমাৰ তাতে আহে আৰু আহি মানে মিলি জুলি পালে তোমাৰ ডাঙৰ মাছ পালে তোমাৰ তাতে আৰু খানা পতা পতি আৰু খানা গোটেই আৰু ফূৰ্তিত তোমাৰ তাতে আৰু খাব পাৰি আৰু কিন্তু দোমাহীদিনাতো মানে মাঘৰ চবেই তোমাৰ তাতে পৌলা জাল লৈ যাব পাৰে তোমাৰ সেই লৈ যাব পাৰে বা যোৱা হয় সব লাইন পাতি তোমাৰ তাতে মাৰি যায় মাৰি যায় তোমাৰ তাতে গান গাই তোমাৰ তাতে গান গাই গাই মাৰি তাৰমানে তাত বিৰাট ফূৰ্তি আৰু ৰাতিপুৱা দহটামান বজাত গ'লোঁ আবেলি আৰু মানে দুটা তিনিটামান বজাত ধৰ আহিলোঁ আৰু যি ডাঙৰ মাছ পাওঁ মানে এই ডাঙৰ মাছ তোমাৰ তাতে ৰাখি গোটেই মিলা প্ৰীতিৰে লগ হৈ এটা লগ ভাত খাওঁ আৰু সৰু মাছ আমি আৰু মানে সেই কৰোঁ ভগাই আৰু লৈ আহোঁ ডাঙৰ হ'লে থৈ দিওঁ বোলে ৰাতি খাব লাগিব মানে মাছ মাৰিব যোৱাটো বিৰাট নিচা আৰু মাছৰ মাছৰ নিচাৰ সমান বেছি নিচা নাই আৰু অন্য নিচা নাই আৰু